ন লাখ দহ হেজাৰ দুশ আঠ লাখ পাঁচ হাজাৰ তিনিশ সাত লাখ ছয় হেজাৰ চাৰিশ আঠ লাখ ন হেজাৰ পাঁচশ ন লাখ দহ হেজাৰ ছশ